অঁ অঁ হু অঁ ওলাবচোন নদীৰ কাষৰ ফালে যাম পাৰ্কলৈ

অঁ অঁ ওলাব আহিব তেতিয়া কাৰোবাক কাৰোবাক লৈ আহে যদি লৈ আহিব আৰু অঁ আমাৰ বাৰু সিহঁতি যাব ওচৰৰ কাৰোবাক মই লৈ যাম আৰু লগতে অঁ আহিব তেতিয়া অঁ আহিব গোটেইখিনি যাম

অ' হেৰি পাৰ্কত চাই পাৰ্ক চাই সেই হোটেলত সোমাম আৰু চব্জি কিনি আনিম অঁ আহিব তেতিয়া যাম অঁ আছে আছে সেইটোৱে ছেল্ফিকে মাৰিব লাগিব অঁ আহিবা তেতিয়া অঁ অঁ অঁ অঁ কৈ দিম বাৰু আহিব ওলাই অঁ ক'ব অঁ খাবলৈ কিবা লৈ আহিব আৰু অঁ অঁ অঁ ধাবাতে সোমাব বাৰু ধাবাতে খাম বহুত বিল লয় নহয় সেইখনত অঁ পাণ্ডু ধাবাত সোমাব অঁ অঁ অঁ অঁ অঁ অঁ আহিব তেতিয়া অঁ অঁ সিহঁতকো লৈ আহিব অঁ